খৰিকা ৰেষ্টুৰেণ্ট হয় নে অঁ আজি কিবা ইয়াত বিশেষ কিবা আছে নেকি খাব পৰা অঁ নাই ন তেনেহ'লে এটা কাম কৰিব পনীৰ বিৰিয়ানী চিকেন বিৰিয়ানী ফিছ বিৰিয়ানী ভেজ ৰোল পাও ভাজি চিকেন ৰোল এল ৰোল এগ ৰোল আৰু চিকেন পিজা এইকেইটা আছিল মোৰ এ কে বি ৰোড হেঙ্গাৰখোৱা চিংচুক নামৰ এড্রেছটোত পঠিয়াই দিব ঠিক আছে অঁ অঁ হ'ব দিয়ক